নন্দিতা আপোনালোকৰ এইবাৰ ল'ৰাটো পঢ়া শুনাত ইমান মনোযোগ দিয়া নাই পাইছে মানে ইমানো ভাল পোৱা নাই আৰু অকণমান এইবাৰ পঢ়া শুনাত অমনোযোগ দি আছে স্কুলো খতি কৰিছে মাজে সময়ে সেইটোতো হয় বাৰু খেলা ধূলাত অকণ মনোযোগটো বেছি খেলাৰ খেলা ধূলাত মনটো অলপ বেছি গৈছে আৰু অকণমান অসুস্থও যেন পাইছোঁ সেইটো হয় লগতে তাৰ অলপ খেলা ধূলাৰ প্ৰতি অকণ আকৰ্ষণ বেছি আছে পঢ়াটো মানে অকণমান অলপ কমেই নম্বৰ পাইছে এইবাৰ আগতেতো পঢ়া শুনাত অকণ ভালে আছিলে আগতেতো অকণমান পঢ়া শুনাত ভালে আছিলে সেইটো হয় বাৰু সেইটো বাৰু হয় অকণ স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব খোৱা বোৱা অলপ খাদ্য লগতে ব্যায়াম এইবিলাক প্ৰাণায়াম বাকী এনে বেলেগ এটা বিষয়ো আছে বাৰু এইটো বিষয়ে নহয় গোটেইকেইটাটা মিলাই আৰু বাকীকেইটা ছাবজেক্টতো অলপ অলপ কম পাইছে বুলি অলপ মানে আগতকৈ আৰু আগততো বহুত পঢ়াত ভাল আছিল এইবাৰহে অলপ মানে ঘৰৰ অকণ পৰিৱেশটো মানে অকণ ভাল হ'ব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত খুব হুলস্থুলীয়া পৰিৱেশ হ'লে পঢ়িব পৰা নেযায় ওম ঠিক আছে বাৰু স্কুলততো অকণ গুৰুত্ব দিয়া হৈছে বাৰু ঠিক আছে দিয়ক ৰাখিছোঁ